আমাৰ অঞ্চলটোত নতুন প্ৰজন্মৰ শিশু কিশোৰ কিশোৰীসকল তথা যুৱক যুৱতীসকল নৃত্যৰ সৈতে মানে সাধাৰণ নৃত্যৰ সৈতে জড়িত মানে এনেকুৱা ধৰণৰ মানে কিছুমানৰ প্ৰশিক্ষণ লয় নৃত্য বিদ্যালয় প্ৰতিষ্ঠান তাৰপৰা সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰতিযোগিতা তাৰপৰা সামাজিক বা সামাজিক মাধ্যম ডিজিটেল প্লেটফৰ্ম আদিত মানে তেওঁলোকে নৃত্যবোৰ কৰি তাত প্ৰদৰ্শন কৰে আধুনিক আধুনিক নৃত্য তেনেকুৱা ধৰণৰ বৰ্তমান আমাৰ অঞ্চলটোত বিশেষকৈ বিহু কাৰণ বিহু আমাৰ জাতীয় উৎসৱ বিহুৰ বিষয়ে বিহুৰ বিষয়ে যদি আমি ক'ব নোৱাৰোঁ বা বিহু নৃত্যটো আমি গাই বা নৃত্য কৰি দেখাব নোৱাৰোঁ সেইটো আমাৰ আমাৰ কাৰণে অসমীয়াৰ কাৰণে সেইটো বহুত মানে লজ্জাৰ বিষয় হ'ব সেইকাৰণে আমি নতুন প্ৰজন্মই বিহুটো আমাৰ আদৰ্শ তথা কাম হিচাপে লৈ যাতে মানে জীৱনটো আগুৱাই নিব পাৰোঁ তাৰ বিষয়ে গুৰুত্ব দিব লাগিব আৰু বিহু নৃত্যটো আমাৰ হৈছে মানে জাতীয় নৃত্য অসমৰ জাতীয় নৃত্য বুলিয়ে ক'ব লাগিব কিছুমান শিশু কিশোৰ কিশোৰী তথা বৰ্তমান দেখা গৈছে দেখা গৈছে সত্ৰীয়া নৃত্য তাৰপৰা কথাকলি নৃত্য বিহু নৃত্য তথা আৰু বহুতো ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে তাত মানুহে মানে বহুতো ধৰণৰ নৃত্য প্ৰদৰ্শন কৰি মানে ইয়াত গাঁও অঞ্চলত প্ৰদৰ্শন কৰি চহৰ অঞ্চলত চহৰ অঞ্চলত যাতে চহৰৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ প্লেটফৰ্মসমূহত তেওঁলোকে কাম কৰিব পাৰে আৰু যাতে তাত প্ৰদৰ্শন কৰি দেখুৱাব পাৰে সেইটো আমাৰ কাৰণে বহুত গৌৰৱ হ'ব কিন্তু তেওঁলোকে আন বহুতো নৃত্যৰ সৈতে জড়িত আৰু ঠিক তেনেধৰণৰ সত্ৰীয়া নৃত্য ক'লোৱে বিহু ক'লোৱে আৰু বহুতো থাকে তেনেধৰণে ক'বলৈ গ'লে আমাৰ বিহুটোৱে বহুত মানে ভাল আৰু আমাৰ জাতীয় উৎসৱ হিচাপে আমি সেইটো বহুত কাম চলাই গৈ আছোঁ বিহুটোৱে বিহুত মানে কি কয় শিশু কিশোৰ কিশোৰী বুলি ক'লে মানে সৰু যোনবোৰ তেওঁলোকে এতিয়া নতুন মানে প্ৰজন্মৰ যোনবোৰ গান ওলাইছে সেই ওপৰতে নৃত্য কৰি ভাল পায় আৰু যুৱক যুৱতীসকলে বৰ্তমান এনেকুৱা মানে নাটক বৰ্তমান মানে এনেকুৱা এটা প্লেটফৰ্ম ওলাইছে নাটক কৰে তাত নাটক কৰি বহুতো যুৱক যুৱতী মানে এনেকুৱা এটা টি ভিত মাৰে চিৰিয়েলত কাম পাইছে তেনেকুৱা ধৰণে হয় আৰু ঠিক তেনেদৰে শিশু কিশোৰ কিশোৰী কিশোৰীসকলেও বহুতো ধৰণৰ এনেকৈ বৰ্তমান সৰুৰপৰা মানে গান সৰুৰপৰাই গান এটাত নাচে বা এক্টিং কৰি দেখুৱাই তেনেদৰে মানে এক্টিং কৰি কৰি এইসময়ত যুৱ মানে নাগৰিক নাগৰিকত্ব লাভ কৰি তেওঁলোকে বহুতো নাটক চিনেমাত তেনেকুৱা ধৰণেও কৰিব পাৰে ঠিক তেনেদৰে শিশু আৰু কিশোৰ কিশোৰী যুৱক যুৱতীখিনি নৃত্যৰ সৈতে মানে জড়িত হৈ সেই যি নৃত্যই নহওক সত্ৰীয়া বিহু নৃত্য সেইবোৰ যাতে আগলৈয়ো নৱ প্ৰজন্মক দিব পাৰে বা নৱ প্ৰ্ৰজন্মৰ সৈতে পৰিচিত কৰাই দিব পাৰে সেইটোৰ বিষয়ত তেওঁলোকে অলপ মানে গুৰুত্ব সহকাৰে সেই বিষয়টো মানে নৃত্য বা নৃত্য বিহু সত্ৰীয়া আদি সেইবোৰত গুৰুত্বপূৰ্ণভাৱে মানে নিজৰ মন প্ৰাণ ঢালি নৃত্যটো কৰিব লাগে